হেল্ল' ওবাৰ মই এটা কেব বুক কৰিছিলোঁ ত্ৰিছ মিনিট মান আগত আৰু এতিয়া চল্লিছ পঞ্চল্লিছ মিনিট মান হ'ল আৰু কেবটো আহি পোৱাহি নাই মোক আৰ্জেণ্টলি এয়াৰপৰ্ট যাব আছে মোৰ কেইটামান ফেমিলিছ ইচ্যু আছে সেইকাৰণে মোক আৰ্জেণ্টলি এয়াৰপৰ্ট বা যাব লাগে বাট কেবটো আহি পোৱাহি নাই চ' আপোনালোকে অলমান চাই দিয়কচোন মেটাৰটো আৰু মই ড্ৰাইভাৰটোকো ক'ল কৰি চাইছিলোঁ বাট ড্ৰাইভাৰটোৱে বহুত এক্সকিউজ দি আছে আৰু বেলেগ বেলেগ মানে লং ৰুট লৈ আহি আছে মই যোনটো তাক ৰাস্তা কৈছিলোঁ সেইটো ওচৰ হ'লহেঁতেন বাট সি দূৰৰ ৰাস্তাটো লৈ কেনে আহি আছে চ' মই ৰিকুৱেষ্ট কৰিছোঁ আপুনি মোৰ এইটো কেবটো কেনচেল কৰি দিয়ক কেলেকি মই এতিয়া বহুত বিলম্ব হৈ আছে আৰু মোক আৰ্জেণ্টলি এয়াৰপৰ্ট যাব আছে